অঁ হেল্ল' অঁ ফোন কৰিছিলেনি অঁ হয় হয় হয় অঁ অঁ অঁ হয় নেকি অঁ

অঁ এইবাৰ মানে আমিতো আগৰপৰাতো নৈবোৰ নাঙল যুৱলি গৰুৰে হাল বাই খেতি কৰো ন আগৰপৰা আগৰপৰা খেতি কৰা মতেতো আজিকালি নহয় আজিকালি মানুহে কম সময়ৰ ভিতৰতে লাগিলে টকা পইচা অলপ বেছি খৰচেই হওক লাগে আৰামটোও বিচাৰে এই টেক্টৰ চেক্টৰ লগাই হাল বোৱাই টেক্টৰ হাল বোৱাওতে বিঘাত ধৰক চাৰে তিনিশ চাৰিশ এনেকৈ দ মাটি বুলি অঁ আপোনাৰ এতিয়া মাটি যথেষ্টখিনি মাটি আছে নহয় সেই মাটিখিনি এতিয়া টেক্টৰ দিয়েই হাল বোৱাব লাগিব যিহেতু আজিকালি গৰু ম'হ পাব নোহোৱাই হৈছে মানুহবোৰে গৰু ছাগলী নোপোহাই হৈছে নহয় গতিকে সেই টেক্টৰ দিয়েই হাল বাব লাগিব টেক্টৰ যদি নিজৰ তেনেকৈ আপুনি কিনিও ল'ব পাৰে যদি কিনি ল'ব বিচাৰে অপ এগ হেৰি এগ্ৰিকালচাৰ লগত যোগাযোগ কৰিলেও পায় পাব বজাৰতো পাব বাৰু অঁ কেনেকুৱা ধৰণে কৰে এতিয়া খেতিটো সেইটোৰ ওপৰতে আৰু অঁ আৰু অঁ অঁ অঁ অঁ অঁ অঁ অঁ আজিকালি আৰু মাটিত অকণমান গোবৰৰ সাৰ চাৰ নিদিলে মানে ধানো বৰ ভালকৈ নহয় নহয় অঁ অঁ ৰাসায়নিক সাৰ কৰিলেও মাটিৰ উৰ্বৰতাবোৰ কমি যায় ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিলে বোলো মাটিৰ উৰ্বৰতাবোৰ কমি যায় নহয় অঁ চইল টেষ্টবোৰ কৰাব লাগিব আকৌ সেইটো কাৰণে সেই ৰা ধান খেতিটো মানে অকণমান বেছি ধুনীয়া হওক বুলি বা ভাল উৎপাদন হওক বুলি ক'লেতো বহুতে ৰাসায়নিক সাৰ দিয়ে কিন্তু সেই ৰাসায়নিক সাৰ সাৰটোৱে যে মাটিৰ গুণন গুণ যিটো গুণদণ্ড মানদণ্ড থাকে গুণগত মানদণ্ড সেইবোৰ নাইকিয়া কৰি পেলাইছে আজিকালি অঁ সেইটো কাৰণে সেইবিলাক সাৰ চাৰ প্ৰয়োগ কৰিব নালাগে খেতিটোত পৰাপক্ষত গোবৰ চোবৰ দি খেতি কৰিব লাগে আৰু কম সময়ৰ ভিতৰতে কৰোঁ বুলি ক'লেতো সেই টেক্টৰ লাগিবই টেক্টৰ চেক্টৰ ব্যৱহাৰ কৰি অঁ তেনেকুৱা ধৰণে খেতিটো আগবঢ়াই নিবপৰা হ'ব আৰু নিজে কৰা কথা ভাবিছে অঁ অঁ অঁ ঠিক আছে তেতিয়াহ'লে তেতে তেনেকৈ কৰিব অঁ আহিব অঁ হ'ব অঁ অঁ অঁ